মোৰ নাম শ্ৰী পৱন দৈমাৰী মোৰ মোৰ ঘৰত মা দেউতা ভন্টী আমি চাৰিজনেই মোৰ দেউতাৰ নাম হৈছে শুক্লেশ্বৰ দৈমাৰী আৰু মাৰ নাম হৈছে জোনাই দৈমাৰী আৰু মোৰ ভন্টী জুনমনি দৈমাৰী আমাৰ ভন্টীৰ বিবাহ হৈ গৈছে তেখেতৰ এজন এজনী সৰু ছোৱালী আছে ছোৱালীজনীৰ নাম হৈছে ৰিয়া দৈমাৰী আৰু মই মোৰ প্ৰাথমিক শিক্ষা মই গাঁও প্ৰাথমিক বিদ্যালয়ত কৰিছোঁ আৰু মাধ্যমিক শিক্ষাটো মই চেঙেলীমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰিছোঁঁ লগতে তাৰ সমান্তৰালভাৱে মোৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষা মই বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই কৰিছোঁ তাৰ পিছত মোৰ কলেজত কলেজৰ শিক্ষাটো মই ৰঙাপাৰা মহাবিদ্যালয়ৰ পৰা কৰিছোঁ তাৰ পিছত বিশ্ববিদ্যালয়ৰ শিক্ষা স্নাতকোত্তৰ শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা সমাপন কৰিছোঁ মোৰ বন্ধুবৰ্গ বুলি ক'লে মোৰ বন্ধুবৰ্গৰ ভালেকেইজন বন্ধু আছে তেওঁলোকে মোক বিভিন্ন ধৰণে সহায় কৰি আহিছে তেওঁ তেওঁলোকে মানসিক আৰ্থিক বিভিন্ন ধৰণৰ সহায় কৰি আছে